হেল্ল' এইটো টি ভি ইলেক্ট্ৰনিকছ দোকানত লাগিছেনে অ' হয় আপোনাৰ কেইদিনমাৰ আগত মই টি ভি এটা আনিছিলো এই কেনেকুৱা দিলেহে বস্তুটো এই ভালে নহয় দেখোন কিবা এটা স্পাৰ্ক কৰিছে কিবা এটা অ' সেইদিনাখন লগাই চালো মই ভালদৰে দুদিনো নগ'ল তাৰপিছত এতিয়া পিছে আকৌ ঘূৰাই দিবলেও মন যদি দোকানখন খুলিব নোৱাৰে বা ভাল নহয় আপুনি বস্তু ভালদৰে নিদিয়ে তেন্তে বন্ধয়ে কৰি দিয়ক আৰু পাই কেনকুৱা কৰিছে মোৰ একদম ভাল লগা নাই মানে